হেল্ল' দ্বীপশিখা নেকি অঁ মই এই চিনেমা সময়ত মিচ দীপ্তি বৰপাত্ৰ মই মানে হেৰি তোমাক এই চিনেমা এখনৰ কথালৈ পাতিবলৈ পাতিছোঁ তোমাৰ অভিনয়বিলাক চাইও ভাল লাগে ধুনীয়া ধুনীয়া নৃত্য কথা সকলোখিনিয়ে ভাল লাগে তাকে মই এতিয়া নতুনকৈ মানে চিনেমা এখন বনাম বুলি ভাবিছোঁ তাকে তোমাকে ৰোলটো মানে দিম বুলি প্ৰথম ৰোলটো দিম বুলি ভাবিছোঁ এতিয়াই নতুনকৈ বনাম আৰু এই ধৰা নেক্সট পঁচিছ চনতে মই আৰম্ভ কৰিম আৰু অসমীয়া ভালেই ভাল চিনেমাই অসমীয়া ধৰা নামটো এতিয়া মৰমে বান্ধিলে হিয়া সেইটো দি থৈছোঁ মৰমে বান্ধিলে হিয়া তাৰ মেইন ৰোলটো তোমাকে দিম বুলি ভাবিছোঁ তোমাৰ অভিনয় চাই মই মানে ভাল পাওঁ চাই থাকোঁ দেই চাই থাকোঁ তোমাৰ কথাখিনিও ভাল পাওঁ শুনি সেই তুমি পাৰিবা বুলি ভাবিছোঁ মেইন ৰোলটো ধৰা হয়নে মৰমে বান্ধিলে হিয়াৰ মেইন যি চৰিত্ৰটো প মানে অভিনয় সেইটো মই ভাল ভাল তোমাকেই দিম বুলি ভাবিছোঁ তোমাক সেই মই এদিন লগ কৰিম তোমাক দেই এই বিষয়ে মুখামুখিকৈ ধৰা এতিয়াতো ফোনতে কৈছোঁ মুখামুখিকৈ এদিন পাতিম হয়নে তোমাক ৰোলটো কেনেকুৱা ধৰণৰ কি মই বুজাই দিম তাৰপিছতে ধৰা তোমাৰ ডাইলেক্খিনিও দি দিম ডাইলগখিনি হয়নে কৰিবলৈ যদি ভাল পোৱা ডাইলগখিনি দি দিম চাবা অঁ খুব সুন্দৰ খুব ভাল লাগিব এইখন মানে ছ'চিয়েল মোৰ নামটো দীপ্তি বৰপাত্ৰ বনাইছোঁ বনাইছোঁ বনাইছোঁ ৰাইজে আঁকোৱালি লৈছে বাৰু নোলোৱাও নহয় অঁ এইবাৰ পঁচিছ চনতে এইখন আৰু

চাইছা কেনেকুৱা পোৱা এনেই চাই ভাল লাগেনে

ভাল লাগিলে সেইখন ভাল পালা অঁ হয় দেই ৰাইজে বৰ মানে সেইখন ল'লে আৰু দিলে বহুত মৰম দিলে ভাল লাগিলে সেইবাবেই আকৌ মানে মই এতিয়া আকৌ চিন্তা কৰিছোঁ আৰু এইটো নতুনকৈ আকৌ চিন্তা এটা কৰিছোঁ আৰু সেই ভাল লগাৰ কাৰণে মই সেই তোমালৈ ফোনটো কৰিলোঁ হয় নাই তোমাৰো হেৰিবিলাক অভিনয়বিলাক চাই থাকোঁ যে সেয়া আৰু মোৰ ঘৰ গুৱাহাটীত আছিলে গুৱাহাটী মই লগ তোমাক কৰিম আহিম দেই আহিম মই তোমাক ডিব্ৰুগড়তে মই লগ কৰিম হা ডিব্ৰুগড় মানে ইমান নহ্ আমাৰ নিজৰে এজনী ছোৱালী অভিনেত্ৰী এজনী মই যদি ভাল ল'ব পাৰোঁ কাষৰে হয়নে ভাল লাগিব অঁ সেইবুলিয়ে তোমাৰ নামটো হেৰি কৰিছোঁ মই তোমাক লগ কৰিম মই নিজে আহিম তুমি চিন্তা কৰিবই নালাগে তোমাৰ ৰোল হেৰিখিনি ডাইলগখিনি গোটেইখিনি মই তোমাক বুজাই মেলি দিম দেই ঠিক আছে দিয়া হ'ব দেই দ্বীপশিখা হ'ব মনত থ'বা মোৰ কথাটো দেই অঁ অঁ অঁ হ'ব দিয়া অঁ অঁ ঠিক আছে